হয় মোৰ লগত পুৰণি ফটো আছে যেতিয়া মই জন্ম হওঁতে ফটো এনেকৈ মা দেউতাই মাৰি থৈছিলে যেতিয়া এই ফটোখিনি এতিয়া দেখি বহুত কিবা এটা নিজকে আচৰিত লাগি যায় আৰু যেতিয়া মই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ ক্লাছ প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী এনেকে মানে হাইস্কুলৰলৈকে সেই ফটোসমূহ এতিয়া দেখিলে বহুটো ভাল লাগে বহুত আচৰিত হৈ যাওঁ তেতিয়া মানে নিজৰ চেহেৰাটোকে নিজে চিনি নোপোৱা হৈ যাওঁ তেতিয়া কেনেকুৱা আছিলোঁ এতিয়া কেনেকুৱা হ'লো আগৰ পুৰণি ফটোসমূহ বহুত ভাল লাগে দেখি নিজ বহুত আচৰিত হৈ যাওঁ দেখি যে মই এনেকুৱাই আছিলোঁ আগতে জন্ম হওঁতে বা স্কুলীয়া জীৱন জীৱনত ভাল লাগে তেনে দেখিবলৈ